হেল্ল' কোনে কৈছে অঁ ক'ৰ পৰা কৈছে বাৰু অঁ আচ্ছা কওকচোন অঁ কওকচোন

তাৰপাছত তাৰপাছত আৰুতো আজিকালি ধান কটা মেচিনো ওলাই গৈছে তেনেকৈ আগৰ নিচিনা মানে মানুহ একো কাম কৰিব নালাগে আজিকালি চব মানে যন্ত্ৰ দ্বাৰাই হৈ গৈছে তেনেকৈ

এইটোৱেই আৰু

অঁ অঁ ঠিক আছে হ'ব দিয়া অঁ অঁ ধন্যবাদ ধন্যবাদ